হাঁহ কুকুৰা পোহা এতিয়া সুবিধা অসুবিধাটো বিষয়ে হাঁহ কুকুৰা পুহিলে অসুবিধা হয় বিশেষকৈ ঘৰৰ ওচৰত দিলে হাঁহৰ গঁৰালটো ওচৰত দিলে হগা মুতা সেইখিনিৰ কাৰণে গোন্ধ ওলায় সেইকাৰণে অসুবিধা হয় সেইটো আৰু অলপ আঁতৰাই দি পেলাই যদি পুখুৰী চুখুৰি আছে পুখুৰীত দিলে অলপ সুবিধা হয় তাত দিব লাগে আৰু তাত দিলে অলপ কষ্ট হয় হয় মানে বাঁহ চাহ আনি বনাব লাগিব বাঁহ আনি ঘৰ বনাই তাত গঁৰাল হিচাপত দি আকৌ তাত চাল মিহিকৈ অলপ ঢৰা দিব লাগিব ঢৰা দি লেটিনটো অলপ সৰিব পৰাকৈ ঢৰাখিনি দিব লাগিব দি তাত চাং দি চাং বনাই দি আকৌ একদম দলং এখন ইফালে পাৰলৈ আহিব পাৰে দলং দিব লাগিব দলংখন বনাই দি তাত হাঁহটো থ'ব লাগিব তাত গঁৰালত পানীৰ মাজত পুখুৰীত থৈ দিলে তেতিয়া তাত হাঁহটো থাকিব আকৌ দলংখন আঁতৰাই দিলে আঁতৰাই দিব লাগিব আঁতৰাই দি আকৌ ৰাতিপুৱা দি দিব লাগিব দি পেলাই আ তেনেকৈ উলিওৱা সোমোৱা কৰিব লাগিব তেতিয়া গোন্ধ চোন্ধ নাহে লেটিনৰ একো চেণ্ট নোলায় তেতিয়া সেইটোত সুবিধা হয় সুবিধাৰ কাৰণে আকৌ তাত কৰিবলৈ অলপ কষ্ট হয় কষ্ট মানে বহুত বাঁহ কাঠ লাগে ওখ কৰিব লাগিব ঘৰটো ওখকৈ বনাব লাগিব বনাই একদম ভালকৈ মজবুতকৈ ঘৰটো দি বনাই দি তাত চাৰিওকাণটো বাঁহৰ বেৰ দিব লাগিব বেৰ দি আকৌ পদ ঢাকনা চাকনা ভালকৈ ঘৰৰ হেৰিয়াত দি আমি ফুফকে একদম ফুটা ফুটলি নাইকিয়াকৈ দিব লাগিব দি মেলি দলং দি তাত সুবিধা কৰি দিব লাগিব দি আঁতৰাই দিব লাগিব তেতিয়া সেইটো সুবিধা হ'ব সেইটো কৰিলে কষ্টও হয় বহুত বাঁহ কাঠৰো দৰকাৰ হয় সেইটোত অলপ সুবিধা হয় গোন্ধ চোন্ধ নোলায় একো একো নহয় খালী আঁতৰত ওচৰতে দি দিলে ওচৰতে দিলে যেনিবা চেণ্টটো ওলাব কিন্তু মানুহৰ অলপ দিগদাৰো হয় এতিয়া উলিওৱা সোমোৱা কৰিবলৈ সহজ হয় হ'লেও চেণ্টটো যে ওলায় মানুহে দিগদাৰ পায় আৰু হেৰিটো ওচৰে পাঁজৰে লেটিন চেটিন কৰিব মেলিব মানুহ দুনুহ ওলাবলৈ সোমাবলৈ দিগদাৰ হয় সেইটো কাৰণে ওচৰত দিলে দিগদাৰ হয় ওচৰত অলপ আঁতৰাই থৈ আঁতৰত থ'বও পাৰিব চাং নিদিয়াকৈ পানী নিদিয়াকৈ অন্য বাম জেগা যদি আঁতৰত আছে পথাৰৰ ফালে এৰিব পৰা সুবিধা যদি হয় তেতিয়াহ'লে আঁতৰত দি গঁৰাল দি ভালকৈ থ'লে সেইটোতো ভালকৈ গঁৰাল দিব লাগিব গঁৰাল একদম মাটিত পুতি গঁৰাল দি তাত লোৰ খান্দি দিব লাগিব যে প্ৰস্ৰাৱ চা এই লেট্ৰিন চেটিন যাব পৰাকৈ পানী ঢালি উটাই দিলে যিটো গুচি যাব সেইফালে সুবিধাকৈ ৰাখি ঘেৰা দি ভালকৈ বেৰি ঘেৰা দি তাৰ ওপৰত টিং চিং দি ঢাকোন একদম ভালকৈ গদগদীয়াকৈ দি আকৌ এখন দৰজা ৰাখিব লাগিব সেইখিনিয়ে হাঁহ ওলাবলৈ সোমাবলৈ তেনেকৈ সেইখিনি সুবিধা কৰি দিব লাগিব ধৰক কেতিয়াবা হাঁহ এটা ধৰি মেলি আনিবলৈও সুবিধা লাগিব আৰু চাবলৈ মেলিবলৈ সেইখিনি সুবিধা লাগিব ইফালে লেটিনটো ওলাই যাবলৈ এটা সুবিধা লাগিব মাটিত দিলে সেইটো হয় আৰু চাঙত দিলে যেনিবা চাঙত পানীৰ মাজত দিলে তেতিয়া অলপ অসুবি সেই সুবিধাটো বেছি সহজ হয় সহজ হ'লেও যেনিবা তাত আকৌ বাঁহ কাঠটো বেছি খৰচ পাতি হয় সেইটো কৰিলে যেনিবা অলপ

আ হাঁহৰো ভালকৈ নিৰাপত্তাকৈ থাকিলে হাঁহো ডাঙৰ হ'ল সেইখিনি সব সুবিধা হয় ইভাগে ঘৰৰ কাষত দিলে যেনিবা অলপ অসুবিধা হয় হাঁহো ইমান হেৰি নহয় চাউকৰ পৰা ধৰি অলপ হেৰি সুবিধা অসুবিধা থাকে সেইখিনি এই দুভাগে যেনিবা দুটাকে পুখুৰীত দিলে সুবিধা হয় বামত দিলে অসুবিধা হয় এ বা পুখুৰীত দিলে যেনিবা বাঁহ কাঠটো বেছি খৰচ হয় আমি এতিয়া আকৌ বাঁহ কাঠ কিনিব লাগিলে বহুত লাগিব সেইখিনিতো সুবিধা পাব লাগিব সেইখিনি সুবিধা পেলাই তাত বহলাই ল'ব পাৰিব বহলাই মানে হাঁহ যদি সৰহ হয় আপোনাৰ যদি এশ ডেৰশ হাঁহ হৈ যায় তেতিয়াহ'লেতো বহুত ডাঙৰকেই লাগিব ফিচাৰীটো আধা মানেই লাগি যাব আৰু যদি সৰু হাঁহ কেইটামান পোহে তাকৰীয়াকৈ তেতিয়া সৰু গঁৰাল এটা হ'লেও হ'ব এতিয়া ডাঙৰ গঁৰাল গঁৰালটো লাগিব আমিতো সৰহীয়া হাঁহ পুহোঁ সৰহীয়া হাঁহ পোহাত আমাৰ কিমানখিনি লাগি যাব সেই ডাঙৰ গঁৰাল বনাই দিব লাগিব ডাঙৰ গঁৰাল বনোৱাটো অলপ কষ্ট হয় সেইখিনি আমি কেতিয়াবা প্ৰায় যদি বাৰিষা গঁৰালত তাত বাৰিষা তাত ৰাখিলে চাংঘৰত আকৌ খৰালি এতিয়া ওচৰতে ৰাখোঁ ঘেৰা বনাই তেনেকুৱাকৈ অলপ কমেগৈ যে বাৰিষালৈ হাঁহটো অলপ বিক্ৰী কৰি মেলি দি কমাও কমালে তেতিয়া আমি চমুকৈ ওচৰতে গঁৰাল বনাই তেনেকৈ ৰাখোঁ তেনেকুৱাকৈ আমি পুহি মেলি আছোঁ আৰু